তিনিচুকীয়া জিলাত উপলব্ধ মুল স্বাস্থ্য সেৱাৰ সুবিধাসমূহটো তেনেদৰে ক'বলৈ গ'লে বহুত আছে আপোনাৰ ক'বলৈ গ'লে তেনেদৰে থিক আমাৰ স্বাস্থ্য সেৱাবোৰ চৌব্বিছ ঘণ্টা খোলা থাকে যিকোনো মুহূৰ্ততে আপোনালোকক ঘৰলৈ ওৱান জিৰ' এইট পঠিয়াই দিয়া হয় ডক্তৰো তেনেদৰেই চৌব্বিছ ঘণ্টাই এভেইলেবল থাকে আৰু এটা কথা ক'বলৈ গ'লে আমাৰ তিনিচুকীয়া জিলাৰ চিকিৎসালয়সমূহত যিকোনো পাৰ্টিকুলাৰ এতিয়া ঠিক তেনেদৰে হৈ গ'ল আপোনাৰ প্ৰেগনেঞ্চি বা এক্সিডেণ্ট কে'ছ বা ঠিক তেনেদৰে ডাঙৰ ডাঙৰ বহুতো বেমাৰ আছে তেনে সকলো বেমাৰ চিকিৎসা কৰা হয় সকলো বেমাৰ বুলি ক'বলৈ গ'লে যেনে টি বি হৈ গ'ল আপোনাৰ কেঞ্চাৰ ৰোগ হ'ল আদি ইত্যাদি সকলো ধৰণৰেই আপোনাৰ ইয়াত বেমাৰ চিকিৎসা কৰা হয় আৰু মিট্টল ফাৰ্মাচিত ক'বলৈ গ'লে আপোনাৰ সকলো ধৰণৰ দৰৱ আদি বিশেষকৈ আমাৰ তিনিচুকীয়া জিলাৰ চবতকৈ ডাঙৰ ফাৰ্মাচিটোৱে হৈছে মিট্টল ফাৰ্মাচি মিট্টল ফাৰ্মাচিত এতিয়া ক'বলৈ গ'লে যিকোনো দৰৱ যেনেকুৱা দৰৱ লাগে তেনেকুৱা দৰৱে পোৱা যায় ঠিক তেনেদৰে আমাৰ চিকিৎসালয়সমূহো ক'ভিড নাইণ্টিনৰ সময়ত বহুতো কাম কৰিছিল ক'ভিড হোৱা মানুহসকলক কেনেদৰে কোৱাৰাইণ্টাইন কৰিছিল ঠিক আমাৰ ঘৰতে তেনেদৰে ক'ভিড হৈছিল আমাৰ দেউতাৰে হৈছিল তেওঁক ভেকচিন দিয়াবলৈ আমাৰ তিনিচুকীয়া চিভিললৈ অনা হৈছিল তেতিয়া তেওঁক পাৰ্টিকুলাৰ এখন গাড়ী পঠিয়াই দিছিল গাড়ীত তেওঁক ঘৰৰ পৰা উঠাই লৈ গৈ মেলি তাত কোৱৰেণ্টাইন কৰি মেলি থৈছিল অকলে থোৱা হৈছিল তেওঁৰ চিকিৎসাসমূহ বহুত ভালকৈ কৰা হৈছিল আৰু ভেকচিনো তেনেদৰে দিয়া হৈছিল আৰু এতিয়া তেওঁ ক'বলৈ গ'লে সুস্থই আৰু তাত কোনো মানে নাই এতিয়া আমাৰ চিকিৎসালয়সমূহো নিজৰ যিকোনো কাম পৰাপক্ষত সকলোখিনিয়ে কৰে ঠিক আৰু বিশেষকেতো তেনেকৈ ক'বলৈ গ'লে নাই বাৰু আৰু চেন্দুক হস্পিটেল চেন্দুক হস্পিটেল ক'বলৈ গ'লে আমাৰ তিমিচুকীয়া আপোনাৰ ন পুখুৰী ছাইডে আছে ন পুখুৰী ছাইডে চেন্দুক হস্পিটেলত ক'বলৈ গ'লে বিশেষকৈ ময়ে জন্ম হৈছোঁ বাৰু তাত তাত জন্ম বাৰ্থ ক'বলৈ গ'লে নাইণ্টিন নাইণ্টি ছেভেনত জন্ম হৈছিলোঁ তে আৰু বৰঠাকুৰ নাৰ্ছিং হ'ম বৰঠাকুৰ নাৰ্ছিং হ'ম বুলি ক'বলৈ গ'লে বৰঠাকুৰ নাৰ্ছিং হ'মতো বহুত ধৰণৰ ফেচিলিটিছ আছে আপোনাৰ যেনেকৈ ইমাৰ্জেঞ্চি কে'ছ হওক যেনেকুৱা কে'ছ হওক সকলো ধৰণৰ কে'ছ তাত চোৱা যায় আৰু তেনেদৰে ডেকা ডেকা নাৰ্ছিং হ'ম বুলি আছে ডেকা নাৰ্ছিং হ'মত বিশেষকৈ আপোনাৰ প্ৰেগনেঞ্চিৰ কে'ছ চোৱা যায় তেনে সকলো ধৰণৰে মুঠতে ফেচিলিটিছ আছে আমাৰ তিনিচুকীয়া ডিষ্ট্রিক্টৰ চিকিৎসালয়সমূহত আৰু যিকোনো বেমাৰ হওক যিকোনো মুঠতে সৰু এটা বেমাৰ হ'লেও সকলো ধৰণৰেই ফেচিলিটি উপলব্ধ আছে